অ' হেল্ল' অ' নমষ্কাৰ কোৱা অ' কোৱা কোৱা

অ'

অ' মই পাৰিম জানো এইটো বিষয়ৰ ওপৰত ক'বলৈ অহা দেওবাৰে ন এইটো এইটো চৰকাৰী কোনোবা মানুহ থাকিব নিকি বাৰু চৰকাৰৰ ফালৰ পৰা অ' অ' ঠিক আছে হ'ব দিয়া অ' অ' হ'ব অ'